কামৰূপ মহানগৰ জিলাৰ মূল কৃষিজাত সামগ্ৰী আৰু খেতিৰ পদ্ধতিসমূহৰ ভিতৰত আচলতে মই ক'বলৈ বিচাৰিম বিশেষকৈ শাক পাচলিৰ কথাটোৱেই কম কাৰণ ইয়াত শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত খুব ধুনীয়া চাহিদা দেখা যায় আমি বিভিন্ন ধৰণৰ পাচলি উপলব্ধ হয় জিকা কোমোৰা ভেন্দি লাও বেঙেনা আৰু শাকৰ ভিতৰত পালেং খুতুৰা জিলমিল আদি শাকবোৰ উপলব্ধ কাৰণ ইয়াত বিভিন্ন ঠাইতে দেখিছো কামৰূপ মহানগৰ জিলাৰ ভিতৰৰে প্ৰায়বোৰ ঠাইতে এনেকুৱা ধৰণৰ শাক পাচলিৰ ফাৰ্ম আছে আৰু তাতে বিভিন্ন ধৰণৰ ঘৰুৱাভাৱে প্ৰস্তুত কৰা কেঁচুসাৰ তাৰোপৰিও বজাৰত যিবোৰ উপলব্ধ সাৰ সেই সাৰবিলাক অলপ কৰি কম পৰিমাণে হ'লেও প্ৰয়োগ কৰি ইয়াত উৎপাদনটো ভাল কৰা দেখা গৈছে আৰু সেইকাৰণে আমি এতিয়া ঠায়ে ঠায়ে অতি সুলভ মূল্য়তে এনেকুৱা ধৰণৰ শাক পাচলিবিলাক পাবলৈ সক্ষম হৈছোঁ তাৰ উপৰিও কিছুমান দেখিছো গাহৰিৰ ফাৰ্ম তাৰ উপৰিও গাখীৰৰ উৎপাদনৰ কাৰণে ধুনীয়াকৈ গৰু পোহাৰ সেই যি ব্য়ৱসায় সেইয়াও আমি দেখা পাইছোঁ